মই এতিয়া লখিমপুৰতে লখিমপুৰতে ৰুমত অ মইতো ইয়াতে আছোঁ যাম যাব পাৰি অ অ অ

ৰঙ ৰঙালী মেলা মানে সেই কেন্দ্ৰীয় ৰঙালী বিহুৰ কথা কোৱা নাই জানো

অ কোন আহিব এইবাৰ মানে গায়ক কাক মাতিছে হে অ যাব পাৰি তেতিয়াহ'লে অ ঠিক আছে ঠিক আছে হেৰি কিবা কিবা ঢোল লোৱা কথা অ সেই কিবা গগনা দুপাতমান ল'ব লাগিব পোৱালীকেইজনীলৈ পিঠা পনা পায়নে নাপায় টঙালি পাম ন'

অ অ মিচিঙৰ সেই ৰিবি গাচেং পাম নেকি বাৰু সেই অ

ঠিক আছে ঠিক আছে তেতিয়াহলে কি ক'লি পাঁচ তাৰিখে অ ঠিক আছে ঠিক আছে হ' ব দে